কিবা এটা ব্যৱস্থা কৰৰকচোন আপুনি মই বহুত অসুবিধা পাইছোঁ মানে হেল্ল' হেল্ল' অঁ তাকে মই অসুবিধা পাইছোঁ বাইদউ আপোনাৰ ইয়াত মই আপোনাৰ মানে হস্পিটালতে মই আপোনাৰে পেচেণ্ট হয় এডমিট হৈ আছোঁ মোৰ অসুখ হৈছে মানে মই বেডিং অঁ সময়মতে অহা নাই অঁ নাই পোৱা অলপ অসুবিধা পোৱা কাৰণ মই জনাব বিচাৰিছোঁ অঁ আপুনি অকণমান সোনকালে জনাব বহুতখিনি অসুবিধা পাইছোঁ মানে অঁ অঁ আজি দুদিন অঁ অঁ নাই অহা নাই অহা দিনতচোন এবাৰো মই ডক্টৰ লগ পোৱাই নাই

অঁ হয় হয় হয় আপুনি পৰাপক্ষত মানে সোনকালে কৰিবলে চাবচোন আৰু এই পৰিৱেশটো বহুত লেতেৰা পাইছোঁ বাইদেউ এনেই চুইপাৰ টুইপাৰ মাটি অলপ চফা কৰাই দিলে ভাল পালোঁ হেঁতেন অঁ অঁ লেটিনবিলাকো বহুত লেতেৰা তাকে সেইটো সেইটো কাৰণে বাইদেউ আপোনাক জনালোঁ আপুনি কি ব্যৱস্থা কৰে কৰিব